ট্ৰেভেল এজেঞ্চি চাৰ্ভিচ চেণ্টাৰ হয়নে বাৰু হয় মোক গাড়ী এখন লাগিছিল আমি ছামাৰ ভেকেশ্যনৰ কাৰণে শ্বিলং যাম বুলি ভাবিছিলোঁ পোন্ধৰজন সদস্য বন্ধুৰ লগত হয় মোক ট্ৰেভেলাৰ এখন লাগিছিল অহা ওঠৰ তাৰিখে হয় ধন্যবাদ